অ ৰূপজ্যোতি অ কোৱাচোন অ অ অ ময়ো ভাবি আছোঁ কথাটো এইটোতো বহুত ভাল কথা

অ অ কথাটো ময়ো মন নকৰা নহয় এ তাৰ উপৰি ৰিক্সাৰ সংখ্যাও ভালেমান বাঢ়ি গৈ আছে ক'ৰ ক'ৰ মানে ৰিক্সা নতুনকৈ আহি আছে একো মানে হিচাপ নিকাচ নাই

অসম্ভৱ অসম্ভৱ

এইটো আগতে সন্থাটো খুলি লোৱা ভাল হ'ওক বাকী আৰু আমাৰ চালক বন্ধুসকলকো জনোৱা যাওক কথাটো তাৰপাছত সকলোৱে আলোচনা কৰি এখন সভা পাতি তাত প্ৰস্তাৱ গ্ৰহণ কৰি সন্থা এটা খুলিলে বহুত বেছিয়ে ভাল হয় তেতিয়া আমাৰ যিকোনো এই ই ৰিক্সাৰ লগত জড়িত যিকোনো সমস্যা নহওক সন্থাৰ জৰিয়তে মানে সমাধান কৰাৰ এটা পথ প্ৰশস্ত হ'ব নাই নাই অ অ অ অ এইটো কাৰণে তুমিও যিমান মানে চালকক লগ পোৱা কথাটো জনাই দিবা আৰু মই যিমানখিনি পাৰোঁ জনামেই এটা নিৰ্দিষ্ট দিন অ নিৰ্দিষ্ট দিন এটা লৈ এই বিষয়ে ভালকৈ কথা হ'ম আমি ঠিক আছে তেতিয়াহ'লে ৰাখিছোঁ এতিয়া ওম ঠিক আছে